আমাৰ ওচৰত থকা চৰকাৰী স্বাস্থ্য কেন্দ্ৰ বা চৰকাৰী হাস্পটালখনৰ নাম হৈছে দক্ষিণ হেঙেৰা মিনি পি এইচ চি এইখন আমাৰ নিচেই ঘৰৰ ওচ কাষতে আছে অৱস্থিত এখন এখন খুবেই জনপ্ৰিয় চিকিৎসালয় যোনখনত আমি সকলো ধৰণৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছোঁ ইয়াত থকা বিশেষ সুবিধাসমূহ হৈছে যে ৰোগীৰ বাবে প্ৰয়োজনীয় যিসমূহ ঔষধ বিশেষকৈ যিবিলাক নিত্য প্ৰয়োজনীয় সেইবিলাক উপলব্ধ আছে লগতে ৰোগীসমূহৰ যদি জ জৰুৰীকালীন অৱস্থাত ভৰ্তি হোৱাকৈ বেডৰ সুবিধা আছে আৰু চৌব্বিছ ঘণ চৌব্বিছ ঘণ্টাই আমি বিচাৰোঁ তেতিয়া আমি স্বাস্থ্য সেৱা লাভ কৰিব পৰাকৈ ডক্টৰ আৰু নাৰ্ছৰ ব্যৱস্থা কৰা আছে আৰু লগতে সকলো ফালৰ পৰা চাফ চিকুণতাৰে ভৰা এই হাস্পাতালখনত আমি ভালকৈ চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছোঁ